অঁ মই ডি যিডাল হেডফোন ব্যৱহাৰ কৰোঁ অত্যন্ত বেয়া আৰু ইয়াৰ চাৰ্জিং ছিষ্টেমটো বহুত বেয়া ইয়াত মানে খুব বেছি মই পোন্ধৰ মিনিট ইউজ কৰিব পাৰোঁ তাৰপিছত ইয়াৰ চাৰ্জবিলাক নিজে নিজে নাইকিয়া হৈ যায় আৰু যদি মই ব্যৱহাৰো নকৰোঁ তথাপিও ইয়াৰ চাৰ্জটো নিজে নিজে গৈ থাকে আৰু হেডফোনডাল মই যেতিয়া জাৰ্ণি কৰোঁ তেতিয়া মই বাইক চাইক চলাই থাকোঁ তেতিয়া মই কাণত ৰাখিব নোৱাৰোঁ কাণৰ পৰা ওলাই ওলাই যায় আৰু হেডফোনডাল মই শোৱা টাইমটো ব্যৱহাৰ কৰিব নোৱাৰোঁ কাণখন খুব বিষ অনুভৱ কৰোঁ আৰু হেডফোনডালৰ ছাউণ্ড ছিষ্টেমটো খুব বেয়া ছাউণ্ডটো খুব ফটা ফটা আহে মানে পিউৰলী ছাউণ্ডটো নাহে আৰু হেডফোনডাল খুব